মই আচলতে ৰান্ধিবলৈ ভাল পাওঁ এই কণ্টিণেণ্টেল খাদ্যটো আৰু আমাৰ গ্ৰাম্যাঞ্চলত এইটো খাদ্যই বেছি চলে এই উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় এইবিলাক নচলে কাৰণ গাঁৱত আমাৰ ধৰক সিবিলাক হ'ল দেশ দেশত ৰুটি কিবাকিবি মাকৈ এইবিলাকৰ হে হেৰিদি খাদ্য বনায় কিন্তু আমাৰ ইয়াত অসমত অসমৰ মানুহখিনি ভাতৰ ওপৰতহে নিৰ্ভৰশীল আমি এই গাঁওবিলাকত যে কিছুমানৰ পূজা পাতল হয় তাতে ধৰক খিচিৰি বনাওঁ আৰু চবজি এইবিলাকে বনাওঁ আৰু ধৰক কিছুমানৰ মানুহৰ ঘৰত মৰা সজা হ'লে ভোজ তোজ দিলেও তাতে আমাৰ এই ভাত পানীয়ে চলে মই আচলতে কণ্টিনেল খাদ্যটো হ'ল কি আমাৰ ইয়াতে ধৰক গ্ৰাম্যাঞ্চলত পূজা পাতল আদি চলে কালি পূজা মনসা পূজা মই তাতে বেছিকৈ ৰন্ধা বাঢ়া কৰো আজি এই জেঠ মাহত অলপতে শিলাত এখন কালি পূজা হয় তাতে মন্দিৰৰ ভোগ যেনে খিচাৰি পঠা বলি হয় সেই বলিৰ পঠাও তাতে বনাব লাগে মন্দিৰত উচ্ছৰ্গা হয় আৰু পায়স গাখীৰৰ জহা চাউলেদি পায়স চায়স আদি বনোৱা হয় আৰু এনেকৈ ধৰক মই গাঁৱত সৰু সুৰা কিছুমান যেনে সৰু কাজ যেনে গোপিনী সেৱা তাৰপিছত ধৰক কাৰোবাৰ বছেৰেকীয়া শ্ৰাদ্ধত পঞ্চাছ চল্লিছ এনেকে মানুহৰ খাদ্য বিশেষকৈ চলে আমাৰ ইয়াতে দালি তৰকাৰী মাছ মাংস দৈ মিঠাই এই ভাজি এইবিলাকে কিন্তু আগতে খাদ্য বনাওঁতে ভাল আছিল সুবিধা আছিল কাৰণ আগৰ খাদ্যবিলাকত আছিল কি খানাবিলাকত আদা নহৰু দিব নোৱাৰিছিল এতিয়া ধৰক সাৰ পানী দি এই আদা নহৰু যি টেষ্ট কৰিব নোৱাৰি কিন্তু অলপ মছলা পাতি যেনে জিৰা ধনিয়া কাশ্মিৰী এইবিলাক দি পেলাইহে খাদ্য বনোৱা হয় য়াতে ধৰক আৰু আজি কিছুদিন আগত আমাৰ ইয়াতে মনসা পূজা হৈ গ'ল মাঘৰ মাহত তাতেও আমাৰ খানা চলে যেনে ধৰক খিচাৰী বনাইছোঁ পায়স বনাইছোঁ আৰু আবেলি পৰত তাতে নাম চামো হয় নাম চামবিলাকতো ধৰক মানুহখিনি আহিলে ৰাতি দালি তৰকাৰী ভাত এই নাম পাৰ্টিবিলাককো খুওৱা হয় নাট্যকাৰ নাটক চলে নাটকতো এইবিলাক কয় তাহাঁতৰো খানা যোগান ধৰা হয় তাতেও মই এইবিলাক ৰন্ধা বঢ়া কৰোঁ এতিয়া ধৰক সৰু সুৰা বহুত হেৰিতে মই বনাইছোঁ দালি চবজি ৰুটি আৰু ভাত তাৰপিছত তৰকাৰী মাছ মাংস এইবিলাক পনীৰ এতিয়া ধৰক অসমত পনীৰটো চলা হৈছে পনীৰো চলা হৈছে পনীৰো বনাওঁ যেনে পনীৰটো বনাইছোঁ কণ্টিনেণ্টেল খাদ্যত এই পনীৰটো ধৰক মটৰ বিলাহী কাজু এইবিলাক দি পেলাই বনোৱা হয় খাদ্য আমাৰ অসমত ইয়াতে মানুহখিনি সদায় খাদ্যই খায় কিন্তু এতিয়া যেনে বাহিৰা এই উত্তৰ ভাৰত দক্ষিণৰ এইবিলাকৰ খাদ্য আমাৰ ইয়াৰে মানুহখিনি খাব ভাল নাপায় সেয়ে মই কণ্টিনেণ্টেল খাদ্যটো ময়ো ধৰক সেইবিলাক খাদ্য খাই ভাল নাপাওঁ এই খাদ্যটোৱে খাই থাকোঁ এই খাদ্যটো আমাৰ অসমৰ মানুহখিনিৰ কাৰণে এটা পুষ্টিদায়ক খাদ্য

গতিকে খাদ্যখিনি বনোৱাৰ পিছত মানুহখিনি খায়ো আৰু তাত টেষ্টফুল পায় সেইকাৰণে মই এইটো এইবিলাক খাদ্যই বনাই আছোঁ আৰু যেন অসমৰ মানুহতো সদায় ভাতৰ ওপৰতে নিৰ্ভৰ কাৰণ ৰুটি চুটি এইবিলাক নাখাইয়ে গতিকে আমি সেই খাদ্যই ভাত দালি চবজি এইবিলাকে খাই জীয়াই থাকোঁ আৰু কণ্টিনেণ্টেল খাদ্য এইটো আৰু মই বনাই থাকোঁৱে